কেতিয়াবা চৰ চৰকাৰী চিকিৎসালয় যাবলৈ সময়ত এনেকুৱা এনেকুৱা কিছুমান অসুবিধা হয় কেতিয়াবা যেতিয়া ঘৰৰ বেমাৰী বেছিকে ধৰি লওক এইটো জৰুৰীকালীন হয় তেতিয়া কি হয় প্ৰথম এম্বুলেঞ্চখনেই নম্বৰটো নেলাগে কেতিয়াবা আকৌ লগাওঁহে লগাওঁ দহ বাৰমানলৈকে নম্বৰটোকে নেলাগে কেতিয়াবা আকৌ এম্বুলেঞ্চখনেই নাপাওঁ তাৰপিছত পালেগেও কেতিয়াবা সময়মতে ডাক্তৰ নাপাওঁ আৰু ডাক্তৰ পালেও কেতিয়াবা ৰং ট্ৰিটমেণ্ট হৈ গুচি যায় কেতিয়াবা আকৌ সেইমতে ডাক্তৰ পালেও নাৰ্ছ নেপাওঁ তাপা কেতিয়াবা আকৌ সেই সেইমতে পইচাৰো কিছুমান অসুবিধা হয় আৰু কিছুমানে কেতিয়াবা ভুল চিকিৎসাও হৈ যায় তাৰপিছত কেতিয়াবা আকৌ সেইমতে যে প্ৰেচক্ৰিপচনৰ মতে দৰবো নাপাওঁ জোখমতে পইচাও ধৰি লওক সেই যেতিয়া নিজৰ মানে হস্পিটেলৰ ভিতৰত যেতিয়া ফাৰ্মাচি যদি ডক্টৰ দৰৱ নেপাওঁ তেতিয়া কিন্তু বাহিৰলে যেতিয়া লিখি দিব সেই সময়ত যদি পইচাও নোহোৱা হয় কাৰণ ফাৰ্মাচীতটো বাকীকে নিদিয়ে সেই তেতিয়াও ধৰি লওক যথেষ্ট অসুবিধাত পৰিবলগীয়া হয় তেতিয়া যদি কেতিয়াবা ৰং ট্ৰিটমেণ্ট হৈ পেলাই যদি আকৌ আমাৰ ইয়াৰ ডাক্টৰ যদি আকৌ বাহিৰলে লিখি দিয়ে আকৌ বাহিৰলে লিখি দিবলৈ যাওঁতে গাড়ীখনে এটা ঠাইত থলেগে তাৰপিছত মানে এই পাৰৰ পৰা থৈ দিলেগে তাৰপিছত জৰু জৰুৰীকালীন নাও নাৱে যেতিয়া আমাক ধৰিলওক পাৰ কৰি দিলে সিপাৰ হ'লোঁ সিপাৰত ধৰি লওক এম্বুলেঞ্চ নেপালোঁ পকেটত পইচাও নাই তাৰপিছত তেতিয়া মুহূৰ্তত মানে গাড়ীখনো পোৱা নাই গাড়ীখন পালেও ধৰিলওক কিছুমান দাম দৰ মাৰি পেলাই পইচা সিমান নেপালোঁ আকৌ তেতিয়া মানে ৰোগী আকৌ নিব পৰা নাই সেই তেনেকুৱা কিছুমান অসুবিধা সন্মুখীন হ'বলগীয়া হয় আকৌ যেনে তেনে গৈ তাত কাণে ধৰি লওক কাণ মাৰি পাইছোগৈ আও তো পাওঁ পাওঁতে মানে এতিয়া এনেকুৱা এটা সুবিধা হৈছে আমি যিজন ডাক্তৰ ধৰি লওক বিচাৰিছোগে সেই ডাক্টৰজনক পোৱা নাই আকৌ পালেও মানে অইন এজন ৰোগীক চিকিৎসা কৰি আছে তাৰপিছত বহুত পৰ বিচাৰোঁতে বিচাৰোঁতে বিচাৰোঁতে যিহেতু পাইছোঁ পাওঁতে মানে আকৌ ডাক্তৰজনক লাগে নাৰ্ছ নাৰ্ছগৰাকী নাৰ্ছগৰাকী আকৌ অইন এজন ডক্টৰ ওচৰত লাগি আছে বা অন্য এজন পেচেণ্টৰ লগত লাগি আছে তেতিয়া মানে আমাৰো ৰুগীয়াৰ হ'বলৈ লৈছে ধৰি লওক তেনেকুৱা অসুবিধাত মানে সন্মুখীন হ'বলগীয়া হৈছে এনেকুৱাবিলাক কাৰণত মানে জোখে পদে যেতিয়া নাপাওঁ তেতিয়াই মানে যথেষ্ট অসুবিধা হোৱা হৈছে আৰু